পঞ্চাছ হাজাৰ ছশ সত্তৰ হাজাৰ নশ ছয় লাখ আশী হাজাৰ সাত লাখ চল্লিছ হাজাৰ এশ নব্বৈ আঠ লাখ সত্তৰ হাজাৰ ছশ আশী